মই ফুল ৰুই ভাল পাওঁ এইগিলাখন কৰি পেলাই আগত আমাৰ ঘৰতো কৰিছিলোঁ আমাৰ ঘৰত তাতো এখন বাগান কৰি দিছোঁ বহুত কিবা কানি ফুল দিছোঁ দি পেলাই প্ৰথম মাটিটো ভালকৈ চাফা কৰি ল'ব দিছোঁ তাৰ ওপৰত গাঁত খান্দি পেলাই গোবৰ মাটি দি সেইগিলাখন ৰুব দিছোঁ তাতে ৰুই অলপমান পানী চানী যেতিয়া পুলিটো পুতাৰ পিছত দুদিনমান পিছত পানী দিব দিছোঁ ফুল দিছোঁ গেন্দাই পাৰিজাত গোলাপ আৰু নাৰ্জি এইগিলাখন কিবাখেনি জবা ৰঙা জবা বগা জবা এইগিলাখন নানানটা ধৰণৰ দিছোঁ আৰু

নয়নতৰা আৰু কিবা কানি বহুত তেনেকৈ কিবা কানি ফুলগিলা ৰুইছোঁ ৰুই ভাল লাগছি বাগানখন ভাল হৈছি সেনেকৰি দেখি দেখি আৰু সেইমতে সবে বনাইছে আৰু একোখন বাগান আশে পাশে কৰি